হয় মই আমাৰ থলুৱা খাদ্য বনাই ভাল পাওঁ থলুৱা খাদ্যবোৰ এইটো কাৰণে ভাল পাওঁ যে যথেষ্ট কম মচলাতে বনাব পাৰি আজি ধৰক এতিয়া মানুহৰ সমস্যা গেছৰ পেটৰ পৰা আদি কৰি ঢেৰ সমস্যা স্বাস্থ্যৰ সমস্যা হ'ব ধৰিছে এইটো কাৰণে অকল মচলা চছলা খোৱাৰ পৰা আৰু খাদ্যবিলাকত পাত চাতবিলাকত যিবিলাক খাদ্য আমাৰ শাক পাচলি ইহঁতৰবিলাকক অকণমান সাৰ জাদা বেছি প্ৰয়োগ কৰাৰ কাৰণে মানুহৰ বেমাৰ চেমাৰবিলাক বেছি হ'ব ধৰিছে সেইটো কাৰণে মই প্ৰিফেৰেঞ্চটো থলুৱা খাদ্যক মই বেছিকৈ দিম মচলাযুক্ত খাদ্যতকৈ

এতিয়া ধৰক আপোনাৰ মচলা বিনা মচলাত অকল আদা নহৰু ব্যৱহাৰ কৰি বহুত খাদ্য বনাব বনাবলৈও ভাল লাগে আৰু বনাই খায়ো ভাল লাগে অথচ থলুৱা খাদ্যবিলাক এনেকুৱা ধৰণৰ হয় ত' সেইটো কাৰণে মই থলুৱা খাদ্যক বেছি প্ৰিফেৰেঞ্চ দিম ইয়াতে আপোনাৰ যিটো আমাৰ থলুৱাভাৱে বাৰীত যিবিলাক শাক পাচলি পোৱা যায় যেনেকৈ লফা লফা মাগুৰ মাছ লফা জু মা লফা আৰু মাগুৰ মাছ দি পিনে যিটো আৰু লগত যদি পাওঁ আমি ঔটেঙা একপিচ দি দিওঁ বহুত ভাল লাগে খায় ত' এটা সুন্দৰভাৱে পৰিৱেশন কৰিব পাৰি পালেং শাক পালেং শাক গৰৈ মাছৰ জোল এইটো এটা বেলেগ বেছি বহুত শুৱনি হয় খাদ্যটো তাৰ পৰা ধৰক পালেং শাকৰ লগত আপোনাৰ পনীৰ পনীৰো বনাব পাৰি পালক পনীৰ টাইপৰ তাত মচলা কম দি পিনেও বনাবলৈ ভাল লাগে আৰু নেক্সট আপোনাৰ থলুৱা খাদ্যত আপোনাৰ যিবিলাক মাছ মাংস পৰে ধৰক ভকুৱা মাছ পাল আপোনাৰ শিঙি মাছ বৰালি মাছ বৰালি মাছ ঔটেঙাৰ জোল দা দাইল কাঠ আলু দাইলৰ লগত দাইল কচু আমাৰ যিটো কচু ঔটেঙা এবিধ ধুনীয়া ৰন্ধন প্ৰকৰণ হয় আলু পোৰা আলু পিটিকা ধনিয়া পিটিকি কৰি খাবলৈ ভাল লাগে তাৰ পিছত তাৰ পৰা আপুনি

আলু দাইল আলু দাইল লগত ঔটেঙা দিও ভাল লাগে নেমু চেপি নেমু টেঙা দিও ভাল লাগে এখন এখন ধুনীয়া খাদ্যসম্ভাৰ হয় তাৰ পৰা বাঁহগাজ গাহৰি মাংস বাঁহগাজ লগত বনাব পাৰি হাঁহ মাংস হাঁহৰ মাংস কোমোৰা কোমোৰাই এখন ভাল ধুনীয়া থলুৱা খাদ্য এটা হয় সুন্দৰ লাগে খাই তাৰ পিছত পাৰ মাংস আৰু তিঁয়হ তিঁয়হ তিঁয়হ আৰু পাৰ মাংসৰ লগত এটা ৰন্ধন প্ৰকৰণ কৰি এখন সুন্দৰ তালিকা প্ৰস্তুত কৰিব পাৰি তাৰ পিছত আপুনি ধৰক গৰৈ মাছৰ পোৰা পোৰা গৰৈ মাছ বেঙেনা পিটিকা বেঙেনা আলু পিট পোৰা পিটিকা অকণ সুন্দৰ এটা ৰেচিপি হয় কুকুৰা মাংস কুকুৰা মাংসৰ লগত আপোনাৰ অমিতা দি পিনে বইল বইল বইল টাইপৰ খাব পাৰি বইল শাক গাহৰি লাইশাকৰ গাহৰি মাংস আৰু লাইশাক লাইশাক লাইশাকৰ পাতত এখন সুন্দৰ এটা থলুৱা খাদ্যত আমাৰ সম্ভাৰত পৰে মাটি মাহ ঔটেঙা কাঠ আলু সেইখন এখন ধুনীয়া খাদ্য আমাৰ থলুৱা খাদ্যত পৰে মগু মগুমাহ তিনিবিধ মগুৰ মচুৰ দাইল আৰু লগত লগত ধনিয়া দি পিনে যিটো অকল বইল বনোৱা হয় সেইটো এটা বহুত ধুনীয়া খাদ্য ৰেচিপি হয় বাও ধানৰ বৰা বাও ধান ৰঙা চাউল এটা হয় বাও ধান বাও ধান আৰু শুকতি মাছ বুলি কয় আৰু লাইশাকৰ ভাজি বাও ধান শুকতি মাছ লাইশাক আৰু এখন সুন বহুত ভাল আমাৰ অসমীয়া সমাজে পচন্দ কৰে সেইখন খাদ্য মই কৈছিলোঁৱেই চিতল মাছ আৰু ধৰক নৰসিংহ নৰসিংহ পাতৰ যিটো ৰেচিপি আৰু ভাল লাগে খাই ফুলকবি বিলাহী আৰু মাছ ফুলকবি বিলাহী মাছে সৰু মাছ হ'ব ডাঙৰ মাছ হ'ব লাগে বৰালি নহ'লে আঁৰি মাছ হ'ব লাগে খাই বিৰাট ভাল লাগে মোৱা মাছৰ মোৱা মাছ মোৱা মাছ ভাপত দিব লাগে ভাপত দি আপোনাৰ পিঁয়াজ চিয়াজৰ নেমু চেমু গোল নেম চেমু চেপি এখন ধুনীয়া খাদ্য এখন হয় মোৱা মাছৰ মোৱা মাছৰ পিটিকা তাৰ পিছত আপোনালোকে এখন সুন্দৰভাৱে প্ৰস্তুত কৰা খাদ্য আপোনাৰ খুতুৰা শাক গৰৈ মাছ

কচু কচুত এখন বইল শাকৰ জোল কচুথুৰিডালৰ লগত ভাপত বনাই আপোনাৰ পিটিকি কৰি খাবলৈ আদা নহৰু দিয়েই সেইখন এখন বহুত সুন্দৰ খাদ্য সম্ভাৰ হয় তেনেকুৱা ধৰণৰ বিশেষ বিশেষ খাদ্য থাকে ভাল লাগে যথেষ্ট